মোৰ ঘৰত কোনো দৃষ্টিহীন নাই তথাপি মই দৃষ্টিহীনমানুহ লগ পাইছোঁ মোৰ বান্ধৱীৰ ঘৰত মই তেওঁ ঘৰলৈ গৈছিলোঁ তেওঁ কোৱা নাছিল যে তেওঁ খুৰীয়েক দৃষ্টিহীন মই হঠাৎ লক্ষ্য কৰিলোঁ খুৰীয়েকে বৰ অবাক হৈ মোলৈ চাইছে কোঠাটোৰ ভিতৰত ইফালৈ সিফালৈ চাইছে মোক দেখি পোৱা নাই যিহেতুকে মাত শুনিছে হঠাৎ মোক প্ৰশ্ন কৰিছে তুমি আমাৰ এই লগৰ হোৱা নেকি মই অঁ বুলি ক'লোঁ আৰু তেতিয়া মই সুধিলোঁ আপোনাৰ কিবা দিগদাৰ হৈছে নেকি মোক চিনি পোৱাত তেতিয়া তেওঁ মোক কৈছিল যে মই দৃষ্টিহীন তেতিয়া মোৰ মনত বৰ বেজাৰ লাগিলে মই মানুহজনীক নজনাকৈ কি সুধি পেলালোঁ মই তেতিয়া কৈছোঁ মোক ক্ষমা কৰিব মই জনা নাছিলোঁ এইও মোক কেতিয়াও কোৱাই নাই তেতিয়া মই মোৰ মনত যেনেদৰেই দুখ পাইছোঁ হয়তো তেওঁ মোতকৈ বেছি দুখ পাইছিল সেই কথাষাৰ কওঁতে তেওঁলোকে সঁচাকে নিজৰ আত্মীয় স্বজনক নিজৰ সন্তানক নিজৰ স্বামীক কাকোৱেতো দেখি পোৱা নাছিল আনকি পৃথিৱীৰ একো ৰঙেই তেওঁলোকে চিনি নাপায় কিদৰে তেওঁলোকে সুখী হৈ থাকে বাৰু এই প্ৰশ্নটোৱে মোক বাৰে এবাৰে আমনি কৰিছিল নিজৰ মানুহবোৰক নেদেখাকৈ আমি দেখোন এপলকো জীয়াব নোৱাৰোঁ তেওঁলোকেতো গোটেই জীৱনটোৱে নেদেখাকে কটাই দিয়ে আৰু সমাজত এওঁলোকক বিকাৰগ্ৰস্তলোক হিচাপে নাচাই এক উচ্চস্থানত যদি ৰখা হয় তেতিয়া তেওঁলোকে মনত বৰ ভাল পায় আৰু তেওঁলোকৰ পঢ়া শুনা সুবিধাটোত চৰকাৰে কৰি দিছে আৰু কৰিছে তেওঁলোকৰ কিবা যদি কৰি ভালপোৱা কাম আছে সেই কামবোৰ কৰিবলৈয়ো সুবিধা দিছে কিন্তু আমাৰ পৰা পৃথক কৰি দিয়া নিচিনা অৰ্থাৎ আমি যেনেদৰে পঢ়োঁ তেওঁলোকে তেনেকৈ পঢ়িব নোৱাৰে গতিকে তেওঁলোকৰ সুবিধা হোৱাকে পঢ়িব লাগে কিন্তু মই ভাবোঁ আমাৰ সামান্য বিদ্যালয়বিলাকতে তেওঁলোকৰ পঢ়া পদ্ধতিটো আনিব লাগে যাতে তেওঁলোক আমাৰবোৰৰ লগত সমানভাৱে পঢ়িব পাৰে তেওঁলোকৰ মনৰ ভাষা আমি বুজি পাওঁ আমাৰ মনৰ ভাষা তেওঁলোকে বুজি পাওক আৰু তেওঁলোক সহজতে সমাজখনত মিলি যোৱাটোৱে ৰাজহুৱা থানত মিলি যোৱাটোৱে আমি বিচাৰোঁ তেওঁলোক সহজ সৰলভাৱে আমি তেওঁলোকক ব্যৱহাৰ কৰিব লাগে তেওঁলোকক যদি আমি দাম্ভিকভাৱে কওঁ তেওঁলোকে বৰ অসন্তুষ্টি প্ৰকাশ কৰে যিহেতুকে তেওঁলোক শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোক তেওঁলোকক আমি এক উচ্চস্থান দিয়াটো অতি প্ৰয়োজন অতি দৰকাৰী